মই কেব এখন বুক কৰিবলৈ হ'লে প্ৰথমে কেবৰ চালকজনক ফোন যোগে যোগাযোগ কৰি সুধিম যে আপুনি পানীগাঁৱৰ পৰা শ্ৰী শ্ৰী পদুমনী আই থানলৈ অহা দেওবাৰে অৰ্থাৎ জুলাই ন তাৰিখে আমাৰ পৰিয়ালৰ পাঁচজন সদস্যক লৈ যাব পাৰিবনে যদি কেবৰ চালকজনে লৈ যাবলৈ মান্তি হয় তেতিয়া তেওঁৰ লগত মই ভাৰাটোৰ সন্দৰ্ভত চুক্তি কৰিম তাৰ পাছত তেওঁক কম যে আপুনি ন তাৰিখৰ দিনা ৰাতিপুৱা আঠ বজাত মই দিয়া স্থানলৈ আহি মোৰ সৈতে মোৰ পৰিয়ালৰ পাঁচজন সদস্যক কেবত উঠাই নিৰ্দিষ্ট স্থানলৈ যাত্ৰা আৰম্ভ কৰিবলৈ কম